গৰু ম'হ আলপৈচান ধৰিবৰ কাৰণে ৰাতিপুৱা ঘাহঁ দিয়া হয় দিনটো পথাৰত এৰাল দিয়া হয় বা পথাৰৰ পৰা ঘাহঁ বন কাটি আনি গৰুক দিয়া হয় আৰু ইয়াৰ উপৰিও দানাও দিয়া হয় ধানৰ পৰা ওলোৱা ভুচি বা কলগছ কাটি বা বিভিন্ন ধৰণৰ কচুগছ এনেকুৱা ধৰণৰ কাটি সিজাই পকাই গৰুক দানা হিচাপেও দিয়া হয় ইয়াৰ উপৰিও পানী দুনি খুওৱা হয় তাৰ উপৰিও গৰু গোহালি চাফ চিকুণ কৰি ৰাখি বা গৰুক গা পা ধুৱাই ভালদৰে চাফ চিকুণ কৰি ৰখা হয় আৰু সময়মতে যিবোৰ টীকাকৰণ পদ্ধতি আছে সেইবোৰ ব্যৱস্থা লোৱা হয় এনেদৰে গৰুক বিভিন্ন ধৰণৰ বা গৰু বা ছাগলীক বিভিন্ন ধৰণেৰে প্ৰতিপাল কৰি ৰখা হয়